অঁ কওক হয় হয় হয়

হয় অঁ মই তেতিয়াহ'লে ব্যৱস্থা এটা কৰোঁ মই ল'ৰা কেইজনমানক গোটাওঁ আৰু খবৰ দিওঁ হয় হয় হয় হয় হয় হয়

হয় হয় সোনকালে হয় হয় হয় দিমাতে পাতিম আৰু হ'ব বাৰু